গাঁও অঞ্চল আৰু নগৰীয়া অঞ্চলত ব্যৱসায় চলোৱাৰ সুবিধা অসুবিধা বুলি ক'লে প্ৰথমে গাঁও অঞ্চলত চলোৱা ব্যৱসায়ৰ সুবিধাসমূহেই কওঁ কাৰণ তাৰ ভিতৰত দোকানৰ কথাই যদি মই ক'বলৈ যাওঁ গাঁও অঞ্চলত দোকান এখন খুলিলে বা দো দোকান এখনৰ ব্যৱসায় এটা আৰম্ভ কৰিলে গাঁওখনৰ মানুহখিনি বহুত বেছি সুবিধা হয় কাৰণ গাঁওখনত যদি ভাল ব্যৱসায় এটা কৰা যায় ত' সেই ব্যৱসায়টোৰ সামগ্ৰীখিনি গাঁৱৰ অঞ্চলৰ মানুহখিনিয়ে নগৰলৈ নোযোৱাকৈয়ে গাঁওখনৰ পৰাই সেই দোকানখনৰ পৰাই কিনিব পাৰে তেখেতলোকৰ তাত যাতায়তৰ যিটো খৰচ হয় সেই খৰচটো তেখেতলোকৰ কমি যায় তেনেক্ষেত্ৰত তেখেতলোকে গাঁৱৰ গাঁৱৰ ব্যৱসায়টোত তেখেতলোকৰ সুবিধা হয় আৰু এক হিচাপত চাবলৈ যদি যাওঁ দোকান এখনত যদি সেই দোকানখনত যদি আমি গাঁও অঞ্চলৰ দোকানখনত যদি পাচলিও যদি বিক্ৰী কৰিবলৈ যাওঁ ত' তাত গাঁওখনেৰে নিজৰ যিবিলাক জৈৱিক পদ্ধতিৰে কৰা যিবিলাক পাচলি এই পাচলিবিলাক দোকানখনত ৰাখি পেলাই ত' ভাল সাৰ নিদিয়া এনেকুৱা ধৰণৰ কীটনাশক প্ৰয়োগ নকৰা এনেকুৱা পাচলিসমূহ গাঁও অঞ্চলৰ মানুহক খুৱাব পাৰি বা নগৰ অঞ্চলৰ মানুহেও সেই পাচলিবিলাক কিনি নিব পাৰে তেনেকুৱা ধৰণৰ এটা সুবিধা হয় আৰু থাকি গ'ল আৰু থাকি গ'ল যদিহে নগৰ অঞ্চলত যদি আমি দোকান এখন কৰিবলৈ যাওঁ নগৰ অঞ্চলত আপোনাৰ দোকান বহুত বেছি দোকানৰ সংখ্যা ত' তেনেক্ষেত্ৰত তাত দোকান এখন স্থাপন কৰিবলৈ হ'লে দোকানখন খোলোতেই বহুত বেছি বহুত বেছি প পইচাৰ প্ৰয়োজন হয় পুঁজিৰ প্ৰয়োজন হয় আৰু সেই দোকানখন যদি চকুত লগা নহয় তেনেক্ষেত্ৰত আপোনাৰ গ্ৰাহকৰ ভিৰ নহ'ব ন নগৰ অঞ্চলত আৰু তেনেক্ষেত্ৰত গাঁও এখনত যদি আমি দোকান এখন খোলোঁ তেনে তেনেকৈ হ'লে তাত কম খৰচতে দোকান এখন আমি নিৰ্মাণ কৰি কম খৰচতে আমি ব্যৱসায় এটা আৰম্ভ কৰিব পাৰোঁ আৰু অলপ কম মূলতে মানুহবিলাকক সামগ্ৰীসমূহ দি পেলাই মানুহবিলাকক অলপ হ'লেও সকাহ দিব পাৰি আৰু নগৰ অঞ্চলত যে দোকান এখন যদি নগৰ অঞ্চললৈ মানুহে যদি ব্যৱসায় এটা আৰম্ভ কৰিবলৈ যায় তাত তেনেহ'লে যাতায়তৰ যিটো খা খৰচ সেইটোও বাঢ়ি যায় আৰু যিটো গাঁৱত কমকৈ হ'লেও হয় তেনেকৈ বুলিয়েই ভাবোঁ আৰু থাকি গ'ল নগৰত নগৰত আৰু আপোনাৰ নগৰত নগৰৰ বস্তুবিলাক নগৰত এইটো কাৰণে ব্যৱসায় কৰিবলৈ ভাল কাৰণ নগৰত আপোনাৰ ওচৰতে হ'লচেল দোকান কিছুমান থাকে ত' সেই হ'লচেল দোকানবিলাকত বস্তুটো আমি ক আপুনি কম মূল্যতে আনি পেলাই তাতে বিক্ৰী কৰি পেলাই অধিক মুনাফাও ল'ব পাৰে কিন্তু গাঁৱলৈ যেতিয়া আপুনি সেই হ'লচেলৰ পৰা হ'লেও যদি বস্তুটো আনে ত' যাতায়তৰ সুবিধাৰ কাৰণে সেই সেই খৰচটো তাতে নাইকিয়া হৈ যায় ত' তেনেক্ষেত্ৰত সেইটো গাঁৱত অসুবিধা গাঁৱত এই ক্ষেত্ৰতো সুবিধা আছে আৰু গাঁৱত গাঁৱত আপোনাৰ গ্ৰাহকৰ ইমান ভিৰ নাথাকে যিহেতু গাঁও অঞ্চলবিলাকত মানুহৰ সংখ্যাটো অলপ কম তাকৰ সেইকাৰণে গাঁও অঞ্চলৰ ব্যৱসায়বিলাকত বা দোকানত বিক্ৰী বাৰ্তাটো ইমান বেছি নহয় কিন্তু নগৰীয়া অঞ্চলৰ আপোনাৰ ভিন্ন ধৰণৰ পৰা ভিন্ন ঠাইৰ পৰা মানুহবিলাক আহে ত' এইকাৰণে নগৰত দোকান এখন খুলিলে মানে আপোনাৰ গ্ৰাহকৰ পৰা অধিক লাভৱান হোৱা যায় কাৰণ গ্ৰাহকৰ ভিৰ হয় সেইটো কথা আৰু তাৰপাছত আপোনাৰ সুবিধা অসুবিধা বুলি ক'লে সেয়াই কিন্তু থাকি গ'ল সুবিধা অসুবিধা দুয়োটা ঠাইতে আছে কিন্তু এইটো বস্তুক আপুনি ঠাইখন অনুযায়ী সেই ব্যৱসায়টো কেনেকুৱা ধৰণৰ কৰিব সেইটো নিজৰ ওপৰত নিজৰ ওপৰত নিৰ্ভৰ কৰিব যে গাঁৱত কি ব্যৱসায়টো কৰিলে চলিব বা কি দোকানখন দিলে আপোনাৰ চলিব সেইটো তেনেকৈ ধৰণকে চলিব যিহেতু গাঁও এখনত যদি আপুনি ভাল সুলভ মূল্যত দিব পৰা যদি এখন গেলামালৰ দোকান খোলে ত' তেনেকৈ বেছিকৈ চলিব এতিয়া নগৰত আপুনি কেনেকুৱা চলিব নগৰত আপুনি সেই যিডোখৰ ঠাইত নগৰত আপুনি দোকান ল'ব ত' সেই ঠাইখিনি অনুযায়ী আপুনি সেই দোকানখন খুলিলেহে নগৰত চলিব কিন্তু গাঁৱত আপুনি যেনেকুৱা এখন দোকান খুলিলেও তাত অলপ অলপকৈ হ'লেও সেই বস্তুটো কিন্তু চলিব গাঁৱত সেইটো সুবিধা আছে কিন্তু নগৰত আপুনি ঠাইডোখৰ চাই পেলাই দোকানখন খুলিলেহে নগৰত আপোনাৰ দোকানখন ভালকৈ চলিব ত' সুবিধা অসুবিধা বুলি ক'লে সেইখিনিয়ে ত' মই সেয়ে বুলিয়েই ভাবোঁ